শিশুসকলক নগৰত থকা শিশু নগৰত থকা মানুহবিলাকে শিশুসকলক মানে বিভিন্ন কামত লগাই তেওঁলোকৰ পঢ়া শুনা বাদ দি ঘৰুৱা কামত কেইটামান পইচাৰ বিনিময়তে তেওঁলোকক কামত খটোৱাই কিন্তু শিশুসকলক তেনে কামত নখটুৱাই তেওঁলোকক ঘৰুৱা মানে পঢ়া মেলা এইবিলাকত সুবিধা দিব লাগে দুখীয়া মাক দেউতাকে মানে কেইটামান পইচাৰ কাৰণে শিশুসকলক বেলেগৰ ঘৰত ৰাখে আৰু তেওঁলোকৰ হতুৱাই বহুত কাম কৰাই তেনেকুৱাতো হ'ব নালাগে আচলতে শিশুসকলক সৰুৰে পৰা ভাল শিক্ষা দি দিয়াব লাগে যিসকলে আনে তেওঁলোকে মানে ঘৰত থাকিবলৈ আনে তেওঁলোকে কিন্তু শিশুসকলক পঢ়োৱা মেলাৰ সুবিধা কৰি দিব লাগে